মই ৰোৱা বাগিছাখনত গছ গছনি ফুল ফুলা দেখিলে অতি আনন্দ অনুভৱ হয় কাৰণ সেই গছ গছনি ফুল ফলসমূহে অনেক ধৰণৰ সকলো মানুহকে মনত আনন্দ অনুভূতি কৰে কাৰণ সেই অনেক ধৰণৰ ৰঙীন ফুলসমূহে মানুহৰ মনত ৰং উৎপন্ন কৰে লগতে আনন্দ এক আৱেগ অনুভূতি জড়িত কৰি তুলে লগতে সেই ফুলসমূহে চৌদিশে সুগন্ধ বিলায় আৰু ভিন্ন মৌ আদি সম্ভৱ ফুলৰ ফুলৰ ৰসৰ বাবে যোগান ধৰে লগতে প্ৰত্যেক মানুহৰ মনত এক সুগন্ধ আৰু আনন্দৰ চেতনা জগাই তুলে লগতে সেই গছ ফুলসমূহেও মানুহক চাহ দিয়ে আৰু বিভিন্ন সৰু সৰু পোক পৰুৱাক আশ্ৰয় দিয়ে লগতে চৌপাশটো অতি সৌন্দৰ্য্য কৰি তুলে